মই ভ্ৰমণ কৰি ভালপাওঁ আগতে মানে কি বহুত ঠাই ঘূৰিলোঁ অসমৰ প্ৰায় চাৰিওফালে ঘূৰি আহিছোঁ মানে যেতিয়া ভ্ৰমণ কৰিব যাওঁ তেতিয়া আমাৰ মনৰ একো মানে অশান্তি বা চিন্তা নাথাকে আৰু মানে কি হয় ভ্ৰমণ কৰি থাকিলে বিভিন্ন ধৰণৰ মানুহক লগ পোৱা যায় বিভিন্ন দেশৰ মানুহক লগ পোৱা যায় আৰু হেই মানুহবিলাকৰ সংস্কৃতি বা তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ বিষয়ে জানিব পাৰি আৰু তেওঁলোকৰ পৰা বহুত নজনা কথাও জানিব পাৰি যিবিলাকে আমাৰ জীৱনটো চলাই নিয়াত বহুতখিনি সহায় কৰে আৰু আজি চাৰি পাঁচবছৰ আগত মই বহুতখিনি ভ্ৰমণ কৰিছোঁ অসমৰ ইমোৰৰ পৰা সিমুৰৰ লৈকে গৈছোঁ প্ৰায় ছয় সাতখন মানে জিলাত ফুৰিছোঁ আৰু গোটেই জিলা মানে বেলেগ বেলেগ জিলাত গৈ মানুহবিলাকক লগ পাই তেওঁলোকৰ সংস্কৃতি বেলেগ পাইছোঁ তাৰপিছত ভাষা বেলেগ পাইছোঁ তেওঁলোকৰ আচাৰ ব্যৱহাৰবিলাক বেলেগ বেলেগ পাইছোঁ আৰু হেইবিলাক মানে কি বহুত মোৰ কাৰণে বহুত শিকিব লগা কথা আৰু হেইবিলাক শিকি এতিয়া বহুতখিনি জানিছোঁ এইখিনিয়ে আৰু